স্কুলত মোৰ প্ৰিয় চাব্জেক্ট আছিলে ইংলিছ আৰু ইংলিছৰ কাৰণটো এনেকুৱা কাৰণ মই অসমীয়া মাধ্যমত পঢ়ি অহা আৰু তাতে অসমীয়া মাধ্যমৰ বিভিন্ন টিচাৰে কেনেকুৱা ধৰণৰ ইংলিছ কয়তো আমি সকলোৰে এটা ধাৰণা আছে অসমীয়া স্কুলবিলাকত কাৰণ তেওঁলোকৰো সিমান আপডেটেড নাছিলে কিন্তু আমাৰ যিগৰাকী ইংলিছৰ টিচাৰ আছিলে তেওঁ আছিলে শ্বিলংৰ মানে কন্ভেণ্টৰ পাছ আওট গতিকে তেওঁৰ ইংলিছখিনি বহুত আৰু মে'মৰ কাৰণে আচলতে আমি বেছিকে সেই চাবজেক্টটোৰ প্ৰতি ইনটেৰেষ্টেড আছিলো আৰু মে'মৰ কথা কোৱা ধৰণ গোটেইখিনি আৰু মে'মে যেনেকৈ পঢ়াইছিলে সেই বস্তুখিনি আমাক এই চাবজেক্টটোৰ প্ৰতি বেছি আকৃষ্ট কৰিছিলে আৰু ফলত তেওঁৰ কাৰণেই চাগে আমাৰো আমি নিজক শুধৰাবলে বা নিজক ইমপ্ৰ'ভ কৰিবলে বহুত সুবিধা পাইছিলো পিছে